আজিকালি আমি যিহেতু চাইছোঁ যে ভাৰতৰ বেছিভাগ ষ্টেটছবোৰত এগ্ৰিকালচাৰৰ যোনটো ডিপেণ্ডেঞ্চি সেইটো বহুত কমি আহিছে কিন্তু আনহাতে অসম কিন্তু এতিয়াও সৰহভাগ সত্তৰৰ পৰা আশীভাগ মানুহ এগ্ৰিকালচাৰ ছেক্টৰতে ডিপেণ্ডেণ্ট হৈ আছে মানুহে খেতি বাতি কৰি নিজৰ লাইভলিহুড স্পেণ্ড কৰি আছে অসম চাহ বাগিছাত চবতকৈ ডাঙৰ ৰ'ল প্লে' কৰে গোটেই ইণ্ডিয়াত গোটেই ভাৰতত লগতে খেতি বাতি হওক খোৱা ধান হওক বা চাউল হওক সকলোৰে খেতি বাতি অসমে কৰিব পাৰিছে কিন্তু কেতিয়াবা কেতিয়াবা অসমৰ কৃষকসমূহৰ এটা প্ৰব্লেম এৰাইজ হয় সিহঁতি তিনিমাহ খেতি কৰিলে ছমাহ খেতি কৰিলে এক বছৰ খেতি কৰিলে খেতি কৰাৰ পিছত কিন্তু কিবা এটা প্ৰব্লেম এৰাইজ হয় যোনটো প্ৰব্লেম আহে আপোনাৰ ধৰক থাণ্ডাৰষ্টৰ্ম বা যিটো আমি ধুমুহা বুলি কওঁ ধুমুহা বতাহৰ কাৰণে গোটেই ক্ৰপছকেইটা গোটেই সৰিয়হ খেতি বা চাউলৰ খেতি বা প্ৰত্যেকটো খেতি সেইকেইটা নষ্ট হৈ যায় আৰু নেক্সটলি আমি চাব পাৰোঁ যে অসমত বানপানী বেছিভাগ আহে সবতকৈ বেছি যদি আমি ক'বলৈ বিচাৰোঁ অসমৰ দেশৰ ৰাজ্যৰ ভিতৰত অসমটো কিন্তু ফ্লাডপ্ৰ'ণ এৰিয়া হয় বেছিভাগ ফ্লাডছ্ কিন্তু অসমতে আহে আৰু যিহৰ বিনিময়ত খেতি বাতি বানপানীৰ লগতে ভাঁহি যায় আৰু খেতিয়কৰ যিবোৰ যিমান কষ্ট ছমাহৰ এক বছৰৰ যিবোৰ কষ্ট সব অথলে যায়গৈ আৰু আৰু তাৰপিছত বাৰিষা কাল বাৰিষা কাল যদি দেৰিকৈ আহে তেনেহ'লে খেতি বাতিবোৰ অকণমান শুকাই পৰে ধানৰ খেতি হওঁক বা যিকোনো খেতি হওঁক যদি প্ৰপাৰ নিউট্ৰিশ্যন নাপায় বা ধৰা বাৰিষা নাপায় মনছুন লেট মনছুন যিটোক আমি কওঁ ইংলিছত সেইটো যদি লেটকৈ আহে তেনেহ'লে অকণমান দিগদাৰ হয় খেতিয়কবোৰৰ আৰু গভাৰ্মেণ্টে মোৰ মতে গভাৰ্মেণ্টে আপোনাৰ চাব লাগে খেতি বাতিৰ ওপৰত যাতে সিহঁতক ছাবছিডিজ দিয়া হয় বা যদি কেনেবাকৈ সিহঁতৰ খেতি বাতি যদি নষ্ট হৈ যায় ধৰক বানপানীৰ বাবে বা থাণ্ডাৰষ্টৰ্মৰ বাবে তাত তেন্তে এটা ছাবছিডি তেওঁলোকক দিব লাগে যে তেওঁলোকে যাতে আৰু এবাৰ ষ্টাৰ্ট কৰিব পাৰে নিজৰ খেতি বাতিটো কাৰণ এতিয়া আমি চাওঁ যে অসমত সত্তৰৰ পৰা আশী শতাংশ মানুহ খেতি বাতিতে ওপৰত নিৰ্ভৰ কৰি আছে বেছিভাগ মুঠতে আমাৰ অসমত লাখৰ ওপৰত খেতিয়ক আছে গাঁৱত গাঁৱে ভূঁয়ে যদি আপোনালোকে যায় লখিমপুৰ ছাইডত বা মৰাণৰ ছাইডত যদি যায় তেওঁলোকৰ চাব যে গাঁৱে ভূঁয়ে মানুহে খেতি বাতিৰ ওপৰতে নিৰ্ভৰ হৈ থাকে সকলোৱে খেতি বাতিৰ ওপৰতে নিৰ্ভৰশীল খেতি কৰিয়ে নিজৰ জীৱনটো যাপন কৰে জীৱন যাপন কৰে নিজৰ লাইভলিহুড তাতেই কৰে আৰু বেছিভাগ আৰ্নিং তেওঁলোকে এগ্ৰিকালচাৰৰ ওপৰতে কৰে কিয়নো অসমখন এতিয়ালৈকে ইমান বেছি এটা আৰ্বান এৰিয়া হোৱাগৈ নাই ৰুৰেল এৰিয়াই হৈ আছে ছ' সেইটো কাৰণে যোনবোৰ প্ৰব্লেমছ এৰাইজ হয় খেতিয়কবোৰৰ সেইটোৰ ওপৰত অকণমান ধ্যান দিব লাগে মোৰ মতে গভাৰ্মেণ্টে অসম গভাৰ্মেণ্টে আমাৰ মাননীয় মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে এইটোৰ ওপৰত অকণমান নিৰ্দেশন দিয়ক অকণমান খেতিয়কবোৰৰ ওপৰত লক্ষ্য কৰক যে তেওঁলোকে কেনেকৈ এইবোৰ ঠিক কৰিব পাৰিব বা কেনেকৈ এইবোৰ ৰিজল্ভ কৰিব পাৰিব নিজৰ প্ৰব্লেমছকেইটা সেইকেইটা যাতে কৰক আৰু লগতে ৱেডাৰ ক্লাইমেটিক কণ্ডিশ্যনবোৰ আমি ঠিক কৰিব নোৱাৰোঁ কিন্তু যিবোৰ পছিবল ছিটুৱেশ্যনছবোৰ আহে যিবোৰ প্ৰব্লেমছ আহে সেইবোৰৰ পৰা কেনেকৈ আমি বাচিব পাৰোঁ ধৰক বৰষুণ আহিছে সেইবোৰৰ পৰা খেতি বাতিক বচাব যোনটো মেজাৰ্ছ থাকে বা যোনবোৰ পদ্ধতি থাকে সেইবোৰ আমি কেনেকৈ আগবঢ়াব লাগিব সেইকেইটা বুজাব পৰা এজন ব্যক্তি বা এজন টীম গভাৰ্মেণ্টে তৈয়াৰ কৰিব লাগে যি হয় গভাৰ্মেণ্ট এগ্ৰিকালচাৰ কৰা ব্যক্তিবোৰক বা খেতি বাতি কৰা ব্যক্তিসকলক শিকাই দিয়ে যে কেনেকৈ খেতি বাতি কৰা হয় বা খেতি বাতি কেনেকৈ ধুনীয়াকৈ এটা আউটপুট ওলাই যাওক সেইটোৰ ওপৰত গভাৰ্মেণ্টে বেছিভাগে কৃষকৰ ওপৰত চাই চিতি অকণমান নিজৰ মেজাৰ্ছকেইটা ল'ব লাগে